বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খাদ্য ৰন্ধা হয় কেতিয়াবা নিজে বিচৰাৰ দৰে বা আশা কৰাৰ দৰে ৰেচিপিটো ভাল হৈ নাহিবও পাৰে তেনেস্থলত খাদ্যখিনি নষ্ট কৰাতকৈ নিজৰ ক্ষমতা অনুযায়ী তাত অন্য উপাদান ব্যৱহাৰ কৰি খোৱাৰ উপযোগী কৰিবলৈ চেষ্টা কৰিম এতিয়া ধৰক মই মাংসকে বনালোঁ মাংসত নিজে আশা কৰা মতে ভাল ন'হল তাত কোনো ধৰণৰ মচলাই কম হ'ল তেতিয়া মই যিহেতু আমি গাৱঁত বাস কৰোঁ গাঁৱত পোৱা নৰসিংহ বা গোন্ধজাতীয় ধনীয়া বা যদি মচলা কমিল মচলা খুব কমকৈ তাত যোগ কৰি খোৱাৰ উপযোগী কৰিবলৈ চেষ্টা কৰিম